আমাৰ অঞ্চলত মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত বিভিন্ন ধৰণৰ নিয়ম মানি চলা দেখা যায় কিন্তু পুৰণি যিসমূহ নিয়ম নিয়ম মানি চলিছিলে পূৰ্বতে আমাৰ গাঁওত বৰ্তমান সময়ত সেইসমূহ নিয়ম মানি চলা দেখা নাযায় বহুতো নিয়ম বৰ্তমান সময়ত শিথিল হৈ পৰিছে গতিকে সেই নিয়মসমূহ এনেধৰণৰ যে যেতিয়া এগৰাকী মহিলাৰ ঋতুস্ৰাৱ হয় তেতিয়া তেওঁ ঘৰখনত কিছু পৃথককৈ ৰখা হয় বিশেষকৈ অলপ বেলেগ ধৰণে শুৱলৈ দিয়া হয় বা পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ দিয়া হয় বৰ বেছি গধুৰ কাম কৰিবলৈ দিয়া নহয় আৰু প্ৰাৰ্থনা গৃহত সোমাবলৈ দিয়া নহয় বা প্ৰাৰ্থনা গৃহৰ লগত জড়িত বিভিন্ন ধৰণৰ পুথি পাঁজি হওক ধূপ ধূনা তেওঁক চুবলৈ দিয়া নহয় আৰু তেখেতক প্ৰাৰ্থনাও কৰিবলৈ দিয়া নহয় বা ঘৰত বিভিন্ন ধৰণৰ যেতিয়া ধৰ্মীয় অনুষ্ঠান হয় সকাম নিকাম হয় তেতিয়া তেওঁক সেই সকাম নিকাম ধৰ্মীয় অনুষ্ঠানবিলাকত যোগ দিবলৈ দিয়ে যোগ হ'বলৈ দিয়া নহয় তেওঁক পৃথককৈ ৰখা হয় বা ঘৰৰ বাহিৰত বা আন কাৰোবাৰ ঘৰত ৰখা হয় তাৰোপৰিও আমাৰ গাঁওত যেতিয়া মহিলাসকলে ঋতুস্ৰাৱ হয় তেতিয়া তেওঁলোকৰ খাদ্যকলৈও কিছুমান নিয়ম বান্ধি দিয়া হয় বিশেষকৈ সেয়া বিজ্ঞানসন্মতভাৱেই নিয়ম বান্ধি দিয়া হয় তাত কোনো অন্ধবিশ্বাস নাই যে বৰ বেছি চৰ্বীযুক্ত খাদ্য সেইটো সময়ত খাবলৈ দিয়া নহয় তাৰ উপৰিও কিছুমান ফল মূল আছে যিটো আমাৰ স্বাস্থ্যৰ কাৰণে সেইটো সময়ত অতি ক্ষতিকাৰক যেনে ফলৰ ভিতৰত আনাৰস হওক বা তেনেধৰণৰ খাৰযুক্ত খাদ্য এইসমূহ খাদ্য খাবলৈ দিয়া নহয় অলপ অলপ ভাল খাদ্য মানে বিশেষকৈ বইল বা তেল মৰা হ'লেও ভালদৰে খাবলৈ দিয়া হয় আৰু বিশেষকৈ চৰ্বীযুক্ত খাদ্য বেছিকৈ খাবলৈ দিয়া নহয় তাৰোপৰিও আমাৰ মহিলাসকল যেতিয়া ঋতুস্ৰাৱ হয় তেতিয়া তেওঁক পৰিস্কাৰ পৰিচ্ছন্ন হৈ থাকিবলৈ দিয়া হয় আৰু বৰ্তমান সময়ত ছেনিটেৰী নেপকিন বিভিন্ন ধৰণৰ পেকেট ওলাইছে আৰু সেইসমূহ ব্যৱহাৰ কৰিবলৈ দিয়া হয় তাৰ তাৰ পিছত মহিলাসকলক যিটো কোঠাত তেওঁলোকে শুৱে সেই কোঠাটো পৰিস্কাৰ কৰি ৰখা হয় বা তেওঁলোকৰ বিছনা বেড বিছনা চাদৰ সেইসমূহ পৰিস্কাৰ কৰি ৰখা হয় তেওঁলোকে পিন্ধা কাপোৰবিলাক ভালদৰে পৰিস্কাৰ কৰি তেওঁক ৰখা হয় আৰু সেই সময়ত যদি তাৰোপৰিও আমি আৰু এটা কথা ক'ব পাৰো যি আমাৰ অসমত আহাৰৰ সাত লগা এটা নিয়ম আছে সেইসময়ত কি হয় সেইটো সময়তো সেই ঋতুস্ৰাৱ হয় বুলি কয় পৃথিৱীৰ আৰু সেই সময়ত আমাৰ গাঁৱত মাটি খন্দা নহয় বিশেষকৈ মাটি খন্দা নহয় খেতি কৰা নহয় তাৰ পিছত গছ গছনি কটা নহয় বা ফল মূল পৰা নহয় গছৰপৰা তেনেধৰণৰ কিছুমান নিয়ম পালন কৰিব কৰি আহিছে পৰিস্কাৰ পৰিছন্নতা আৰু সুস্বাস্থ্যৰ বিষয়ে আমাৰ গাঁৱলৈ বিভিন্ন ধৰণৰ সজাগতা মূলক কিছুমান কাৰ্যসূচীও লোৱা হৈছে বিভিন্ন ধৰণৰ কাৰ্য বিভিন্ন ধৰণৰ অনুষ্ঠানৰ পৰা চৰকাৰী হওঁক বেচৰকাৰী হওক কিছুমান লোক আহি আমাৰ গাঁৱৰ যিসকল মহিলা তেওঁলোকক সকলোকে একত্ৰিত কৰি বা একগোট কৰি সকলোকে সেই বিষয়ে জ্ঞান দিছে শিক্ষা দিছে কেনেদৰে থাকিব লাগে সকলোৱে জানে তথাপিও তেওঁলোকে যিসমূহ বিজ্ঞানসন্মত নিয়ম আছে সেই নিয়মসমূহ সকলোকে নিয়মসমূহৰ বিষয়ে আমাৰ সকলোৰে লগত আলোচনা কৰিছে আৰু তাৰ পৰাই আমি বহুত লাভান্বিত হৈছোঁ বহুখিনি বহুখিনি আমাৰ উপকৃত হৈছোঁ সেয়াই